মোৰ এখন পাচলিৰ বাগিচা আছে তাতে মই আপোনাৰ বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছোঁ লাও বেঙেনা কোমোৰা জিকা ভোল ভেন্দি বহুত ধৰণৰ নানান ধৰণৰ তাতে মই খেতি কৰিছোঁ কিন্তু কেতিয়াবা আপোনাৰ পানীৰ সমস্যাৰ কাৰণে সেই খেতিবোৰ ভাল মতে হ'বলৈ নোৱাৰে যদি চৰকাৰে সেই তাত পানীৰ ব্যৱস্থাটো কৰি দিয়ে তেতিয়া আমি ধৰক গোটেই বছৰটো মানে শাক পাচলি কি নিকিনাকৈ খাই থাকিব পাৰিম আৰু মই এইটো আৰম্ভ কৰিছিলো প্ৰায় আজি তিনি বছৰমানৰ আগত তাত কাম কৰিছিলো মই অকলেই অকলে কৰিছিলো তাত কাম শাক পাচলিৰ খেতি কৰি এটা ভাল আনন্দ মানে পোৱা যায় তাত যেতিয়া ফচলবোৰ লাগে তাৰ এটা আনন্দ পোৱা যায় সেই সেইকাৰণেই মই খেতিটো কৰোঁ আৰু ওচৰ চুবুৰীয়াকো ভগাওঁ আৰু